এই এনেই আছোঁ তুমি অ' নাচবৰত আহিব আহিবা নাই চাবলৈ আহিবা দুইদিনহে আছে আৰু ভাল লাগে জুবিনদাৰ শ্ব' চাই পেলাই পৰহিলে আহিব হেনো শুনিছোঁ ইমান ধুনীয়া আৰু এই মোৰ সবতকৈ ফেভৰেট হ'ল মায়াবিনী গানটো বহুত ভাল লাগে টিকেট চিষ্টেম নহয় আহি চাব পাৰি আৰু ডাঙৰকৈ তেনেকৈ পাতিছে জুবিনদা আহিব বুলি শুনিছোঁ সেইটো কাৰণে যাওঁ যাওঁ ভাবি আছোঁ আৰু আহিবা চাবলৈ জুবিনদাক ভাল পোৱা নাই ভাল লাগে জুবিনদাৰ গানবিলাক মোৰটো সব ভাল লাগে যিমানেই গাইছে আৰু গান আজিলৈকে সময় মিলাই পেলাই আহিবা

আমাৰ ঘৰৰ পা বেছি দূৰ নহয় আহিলে আমাৰ ঘৰ ৰখি পেলাই গৈ চাবগৈ পাৰিবা জুবিনদাৰ হেৰিটো আমাৰ ওচৰৰ পা দেখিয়ে থাকি ষ্টেজটো য'ত বনাইছে ইয়াতে ওচৰতে মানুহ এঘৰত থকাৰ ব্যৱস্থা কৰিছে পাৰিবা লগ পাবলৈ চাগে ওচৰতে হ'ব নহয়

আহিলে জনাবা তেতিয়া জুবিনদাকো লগো পাবা ফটোও উঠিবলৈ পাৰিবা ঠিক আছে দিয়া আহিলে লগ পাম ৰাখিছোঁ